এই আছোঁহে দেই অঁ যাব লাগিব কিহত যাবা এই নহয় আমি বাছত নাযাওঁ আমি মেজিকে মেজিকে যোৱাই ভাল হ'ব বাছত বহুত ল'ৰা ছোৱালী হ'ব দিগদাৰ হ'ব অঁ তুমি কেই বজাত আহিবা ঘৰৰ পৰা চাৰে আঠটাত ঠিক আছে তুমি তিতাবৰত চাৰে আঠটাত উঠিবা মই ন বজাত জালুকণিত ৰৈ থাকিম এই যোৰহাটৰ মেইন টাউনতে আছে মেইন টাউনতে আছে অঁ অঁ আমি আৰু এইখিনিতে নজনা বস্তু নেদেখা বস্তু দেখিবলৈ পাম অঁ হওঁক মানে পৃথিৱীৰ গ্ৰহ নক্ষত্ৰও আমি দেখিবলৈ পাম তাতে হেৰি হয় হয় হেৰি আৰু টিফিন চিফিন খাবলৈ কিবা কিবি লৈ ল'ব লাগে অকণমান সময় হ'বতো অঁ টিফিন অঁ আমি তুমি তেতিয়াহ'লে চাৰে ন বজাত হেৰি উঠিবা দেই ঠিক আছে